মই অসমীয়া হিন্দী দুয়োটা চিনেমা চাইয়ে মই ভাল পাওঁ আৰু চাওঁ মই অসমীয়া চিনেমাও চাওঁ হিন্দী চিনেমাও চাওঁ হিন্দী চিনেমাৰ এখন চিনেমা আছে য'ত অমিতাভ বচ্চনে এক্টিং কৰিছিলে হিৰো আছিলে সূৰ্যবংশম নামৰ তাৰ পিছত কুচ কুচ হোতা হে শ্বাহৰুখ খান আছিলে কাজল আছিলে আৰু কভী খুচী কভী গম এনেকুৱা ধৰণৰ চিনেমাবিলাক মই চিনেমাবোৰ মই চাইছোঁ আৰু এখন আছিলে বিবাহ সেই চিনেমাখনো মোৰ বহুত প্ৰিয় মই বহুত ভাল পাওঁ চিনেমাখন আৰু মই সেই চিনেমাখনকে কেবাবাৰো উপভোগ কৰিছোঁ তাৰ যিটো কাহিনী মোৰ ভাল লাগে তাৰ যিটো কাহিনী সেই কাহিনীটো মানে ছোৱালী যিজনী এক্ট্ৰেছ সেই এক্ট্ৰেছজনী নিজৰ মাক নাথাকে তাইৰ বিয়া বাৰু পঢ়া শুনা দেউতাকো কৰে বাবেই সেই মাকজনীয়ে দেখিব নোৱাৰে যিহেতু তাইৰ নিজৰ মাক নাই তেনেকুৱা বহুত দুখ লগা কাহিনী মই সেই কাহিনীটো বহুত কেবাবাৰো চাইছোঁ বহুত বেছি ভাল লাগে আৰু মই অসমীয়া চিনেমাও চাইছোঁ দেউতা দিয়া বিদায় মিঠা মিঠা লগনত আৰু এনেকুৱা ধৰণৰ চিনেমা চাইছোঁ অলপতে নতুনকৈ যোৱা মাহত ৰিলিজ হৈছিলে শ্ৰীৰঘুপতি য'ত ৰবি শৰ্মাই এক্টিং কৰিছে এখন ধুনীয়া অসমীয়া চিনেমা ৰবি শৰ্মাক বহুত বহুত মানুহে ধন্যবাদ জনাইছে যে ইমান ধুনীয়া চিনেমা এখন ৰবি দাই উলিয়াইছে এনেকুৱা চিনেমাৰ যেন তেওঁ আগলৈও উলিয়াই মইও সেই চিনেমাখন উপভোগ কৰিছোঁ বহুত ভাল লাগিছে চিনেমাখন চাই ৰবি দাৰ যিবিলাক এক্টিং সেই চিনেমাখত বহুত ভাল লাগিছে আৰু যিজনীয়ে তাত প্ৰিয়ম পল্লৱী বুলি আছিলে তেওঁ যিটো কাহিনী কৰিছিলে যিখিনি পাৰ্ট কৰিছিলে তেখেতে মাষ্টৰনী পাইছিলে শিক্ষয়ত্ৰী হ'বলৈ তেওঁ বহুত আগ্ৰহ আছিলে কাৰণ তেওঁ বিজনেছ মেনৰ লগত বিয়া হ'ব বিচাৰিছিল যদিও সেই বিজনেছ মেন ল'ৰাটোৰ কথা নুশুনি তেওঁ প্ৰিয়ম পল্লৱীয়ে নিজৰ শিক্ষয়ত্ৰী শিক্ষয়ত্ৰী কামটো কৰিবলৈ গৈছিলে গাঁৱত তাই বহুত ভাল পাইছিল সেইখিনি মোৰ বহুত ভাল লাগিছিল কাৰণ তাই শিক্ষক বা শিক্ষয়ত্ৰী এজনৰ তাই মূল্য দিছে যিহেতু ইমান ডাঙৰ ডাঙৰ বিজনেছ মেন আহিছিলে সেই বিজনেছ মেনৰ লগত বিয়া নহৈও তেওঁ সাধাৰণ শিক্ষয়িত্ৰী এটা চাকৰি কৰিবলৈ গৈছিল সেই কাৰণে মোৰ বহুত বেছি ভাল লাগিছিল কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা তেওঁ ভাবিছিল শিক্ষক বা শিক্ষয়িত্ৰী এজন হ'লে ল'ৰা ছোৱালীক ভালদৰে গঢ় দিব পাৰিম তেওঁলোকৰ ভৱিষ্যৎ কামনা কৰিব পাৰি নিজৰে ভাল লাগে অলপ বেলেগক শিক্ষা দিব পাৰিলে সেইখিনি মোৰ বহুত ভাল লাগিছে বাকী ৰবি দাৰ যিখিনি এক্টিং সেইখিনিতো ক'বই নেলাগে মুঠতে বহুত ভাল লাগিছে